অঁ হয় কওকচোন মঞ্জু বাইদেৱে কৈছেনি বাৰু মই ঘৰতে আছোঁ কওকচোন অঁ ভালেই পায় ঘৰত আপোনাৰ কওকচোন বাৰু ঘৰত ভাল অঁ বজাৰ কৰিবলৈ মই বোলো মই যাম যামকেই আছোঁ বাৰু দেই বিহু বজাৰ কৰিবলৈ আছে কেইটামান মই ভাবিছোঁ সোণাৰি ফালেকে গৈ আহোনি এতিয়াতো দূৰলৈ যাবলৈ সময় নাই তেনেকৈ অঁ মই বোলো এইটো সপ্তাহতে গৈ আহিলে ভাল হ'ব নেকি সেইটো সপ্তাহলৈ লাষ্টৰ ফালে দেওবাৰ মানে গৈ আহোগৈনি জানো অঁ আজিও দেওবাৰ মই বোলো অহা দেওবাৰ মানে গৈ আহোগৈনি

মই তেনেকৈ আপোনাক ক'ব নোৱাৰিম কিন্তু দেওবাৰে খোলা থাকে বুলি শুনিছিলোঁ বাৰু দেই বাৰু মানে মই বাৰু বাইদেউজনীক সুধি চাম বাৰু দেই মোৰ ওচৰতে থাকে ফোন এটা কৰি চাব লাগিব ৰ'ব এইকেইদিনতে অঁ মই বোলো ল'ৰাটোৰ লগতে এপাক গৈ আহোগৈনি অঁ মই তাকে বোলোঁ বিহু ঘৰৰ বস্তু কেইটামান কিনিবলৈ আছে পায় এই পৰ্দা চৰ্দা কিবা কিবি সেইবোৰে তাৰপৰা আকৌ কাঁহী বাতি কেইটামানো কিনিম চিনাকি তেনেকৈ আমি চিনাকি থকাটো আছে বাৰু দেই কিন্তু মানে তাৰপৰা মানে হেৰি কি বুলি কয় এখনতে যাওঁ তাতে অঁ কাপোৰ কিনিবলৈ কি বুলি কয় অঁ অঁ তাকেহে বুজিছা আজিকালি বস্তু যিহে দাম অ' তাকেহে সাধাৰণ পৰ্দা এখনতে ইমান দাম অ' ওলাব দেওবাৰে দুইজনী গৈ আহিমগৈ নহ'লে আমাৰ লগতে

গাড়ীলৈ যাম বুলি ভাবিছো এই নহ'লে বস্তুখিনি আনিবলৈ বৰ দিগদাৰ হয় অ' এই বাছত যাব নোৱাৰে আজিকালি হেৰ' বাছত বস্তু অনা মানে বাছত অকল মানুহজনী যাবলৈহে হয় আৰু বস্তু অনা মানে এইখন ৰৈ ৰৈ আহে মানে গধূলি হ'বগৈ ঘৰ পাই মানে তাকেই আকৌ কি বুলি কয় বজাৰ কৰি অনা আকৌ ভাগৰ বেলেগ আহি পেলাইতো একো কাম কৰিব নোৱাৰে দিনটো যাবই সেই তেতিয়াই সেইদিনাই এই আমাৰ এইজনো বুজিছে নাই কি একেখনতে কি বস্তু পায় বাৰু কওকচোন বাৰু বস্তু মানুহে বস্তু চালেহে কিনিব পাৰি এটাই যদি দেখোঁ এটাই যদি লৈ আহো কিটো হ'বগৈ আৰু

সেইটোৱে বুজিছে দেওবাৰে ভাল হ'ব বুজিছে মই সুধি চাম বাৰু যদি দেওবাৰে যদি কেনেবাকৈ নহয় বন্ধ যদি থাকে আমি শণিবাৰ মানে ওলাই দিম বুজিছে স্কুলৰ পৰা আহিম মই অঁ বাৰটামান বজাত স্কুল ছুটী হয় নহয় শণিবাৰে এই লগালগ ওলায়ে দিয়া হ'ব আৰু তেতিয়া গাড়ী লৈ যাম যেতিয়া ইমান চিন্তা নাই ঘৰৰ গাড়ী লৈ গ'লে

তাকে তাৰমানে সেইটোৱে এইটো কিনিম বুলি কৈ ভাবি গ'লেও নহ'ব অ' তাত গৈ পেলাই আপোনাৰ বদলি হৈয়ে যাব এনেও তাকেহে বুজিছে এই এই ওচৰ মানুহবিলাকে আমাৰ ল'ৰাকেইটাৰ উৎপাত অ' খানা খাওঁ খাওঁ কৈ আছে লাষ্ট জানুৱাৰী বুলি বোলে খানা খায় আকৌ তাৰপৰা ঘৰত কৈ আছে আকৌ ক'ৰবাত যোৱা যোৱা কথা অঁ তাকে ক'ৰবালৈ যাম বুলি ভাবিছেনে কি এতিয়া বিহু মাংসটোতো থাকিবই আু এই আমাৰ ঘৰত কৈ আছে ওচৰলৈকে ক'ৰবাত গৈ আহোগৈনি বোলে তে লাষ্ট মানে বছৰৰ লাষ্ট দিন বুলি ওলাওক ওলাওক ভাল লাগিব দুইঘৰ গৈ আহোঁগৈ ওচৰৰ পৰাই নহ'লে ক'ৰবাত কিনো খানাটো ঘৰৰ পৰাই লৈ গ'লেই হ'ল সেইকাৰণে ঘৰ মানুহকেইটা যোৱাৰ কথা ভাবিছোঁ খানাটো লৈ গ'লোঁ বোলে তাতে বনাই মেলি খালোঁ ঘৰৰ গাড়ীখনকে লৈ যাম চৰাইদেউলৈ যোৱাটো হ'ব বাৰু তাত খানা বনাই খাব পাৰিম জানো অঁ মই ভাবিছিলোঁ আকৌ বনাই মেলি খালে ভাল লাগিব বুলি ঘৰৰ মানুহকেইটাই ওচৰত তাকে ভাবিছোঁ ওচৰতে কোনোবা দেই মৰাণৰ ফালে কিবা বগৰী চাপৰিনে কিবা জেগা এডোখৰ আছে বুলি শুনিছোঁ গৈছেনি তালৈ মইতো ভাল বুলিও শুনিছোঁ বেয়া বুলিও শুনিছোঁ তাৰ নিজে গৈ চালেহে গম পামনি তালৈকে যাম যাম বুলি ভাবি আছোঁ কি বা হয় অঁ

তাকেহে

তাকে পিঠা পনা বনাইছেনে কি হয়

মইও তাকে বোলোঁ অঁ হয় নেকি অঁ অঁ অঁ তাকে তেন্তে গ'লে পালে হয় আৰু তেন্তে

তাকে তেন্তে দেওবাৰৰ দিনাই ওলাব আৰু নহ্ অঁ মই ফোন কৰি সুধি চাম বাৰু দেওবাৰ হয়নে নহয় দেওবাৰে নহ'লেগৈ শণিবাৰে মই আপোনাক ফোন এটা কৰি দিম বাৰু ওলোৱা টাইমত খালী বেলেগ নব বেলেগ ক'লৈও যাম বুলি নক'ব আৰু আগতে বেলেগত কৈ নথ'ব শনিবাৰে দেওবাৰে দিনা

বাৰু ঠিক আছে তেন্তে আজিৰ কাৰণে ৰাখো দিয়ক অঁ অঁ